জন্তুক আমি যত্ন ল'ব লাগে গৰুক ঘাঁহ কাটি খুৱাব লাগে পলিচ খুৱাব লাগে সময়মতে পানী দিব লাগে দানা পানী দিলেহে গাখীৰ দিব ছাগলীক কঁঠালপাত আমপাত কাটি ৰছী বান্ধি দি ওলমাই বান্ধি দিব লাগে গাহৰিক কচু চচু কাটি দানা দিব লাগে আৰু সিহঁতক ভালকৈ চাপৰ পলিচ খুৱাব লাগে সময়মতে বেজি ভিটামিনা আদি খুৱাব লাগে আৰু আমি ঘৰৰ মা দেউতাক সৰুৰপৰা দেখি আছোঁ সিহঁতে কেনেকৈ জন্তু জীৱ জন্তু ডাঙৰ কৰিছে ঘাঁহ পানী দানা দিছে আমি সিহঁত মাহঁতক দেখিয়ে আমি এইবিলাক নীতি নিয়ম সকলো চাই আহি শিকি এতিয়া আমি নিজে কৰিব পাৰিছোঁ সেইকাৰণে আমি এইবিলাক পৰামৰ্শ লৈছোঁ পাৰম্পৰিক পৰামৰ্শ লৈছোঁ